অসমত চাবলগীয়া জেগা বহুত আছে বিশেষকৈ পৰ্যটকসকলে এতিয়া অসমত গৰম পানী আছে কাজিৰঙা আছে শিৱসাগৰত বহুত ৰজাদিনীয়া বহুত তেনেকুৱা জেগা আছে কিন্তু হাণ্ড্ৰেড পাৰ্চেণ্ট এশ শতাংশ পৰ্যটকসকলৰ ভিতৰত খুব দহ শতাংশ পৰ্যটকেহে তাত কিবা আছে বুলি গম পায় দুই এজন আহে একেবাৰে নহাও নহয় বিশেষকৈ গৰম পানীৰ বিষয়ে নাজানেই প্ৰায় পৰ্যটকে